পশুপালন অসমৰ এক ঐতিহ্য সম্পদ কাৰণ পশুপালনৰ যোগেদি মানুহৰ যথেষ্ট উন্নতি উন্নতি সাধন হয় অসমীয়া মানুহে অতীজৰ পৰা পশুপালন কৰি আহিছে গৰু ম'হ ছাগলী ভেড়া আদি মানুহে পশুপালন কৰি সেইখিনি পৰাও উপাৰ্জনমুখী হৈছে আৰু লগতে আগৰ দিনত হাতী পৰ্যন্ত মানুহে পুহিছিল কিন্তু আজিকালি মানুহে এই খাদ্য কমি অহাৰ লগে লগে আৰু

মানুহে আগৰ তুলনাত আজিকালি জীৱ জন্তু কমকৈ পুহিবলৈ লৈছে